থকা দুটা আছে কিয় বাৰু

আচ্ছা আচ্ছা আপুনি প্ৰথমতে ডিব্ৰুগড় পাই লওকহিচোন তাৰপিছত মোলৈ কল কৰিব থকাতোটো আছে মই কণ্টেক্ট কৰিব পাৰিম সুবিধাটো ভালেই এই পানী যোগানটো ভালকৈ পাব কাৰেণ্টৰ প্ৰব্লেম নাই থকাটো ভালেই পাব চাগে

বাকী বিলটো তাতে তাতে যাবগৈ আকৌ বিল বেলেগকৈ নালাগে পানী কাৰেণ্ট চবে সুবিধা আছে অঁ ওচৰতে জ্যোতি উদ্যান আছে তাৰপিছত আৰু আছে আছে ওচৰে পাঁজৰে বহুত জেগা অঁ অঁ ঠিক আছে বাৰু অঁ মই কণ্টেক্ট কৰি দিম

মই ষ্টেশ্যনতে ৰখি থাকিম বাৰু আপুনি কল কৰিব আকৌ বাছটো আছে বাছ বহুত আছে কিন্তু এইকেইদিন পিকনিকৰ টাইম বাছখিনি ইমান পোৱা সুবিধা নহ'ব মানে একো নাই একো নাই মোৰ লগত আছে বাইক আছে মোৰ লগত কাৰেণ্টটোতো যোৱাটোতো যায় কিন্তু বেছি দেৰি সেনেকে নাথাকে আহি যায় আকৌ আচ্ছা আচ্ছা

থাকিব থাকিব এতিয়া ইমান চিন্তা কৰিব লগা নাই ঠিক আছে বাৰু